মই ৰান্ধিবলৈ প্ৰথম অষ্টম শ্ৰেণীতে আৰম্ভ কৰিছিলোঁ কাৰণ তেতিয়া আমাৰ মাৰ গা ভাল নাছিলে তেতিয়া মই ৰান্ধিবলগীয়া হৈছিলে কাৰণ আমাৰ ঘৰত আৰু বেলেগ ছোৱালী তেতিয়া নাছিলে আৰু দাদা দুজন আছে দেতা আছে দেউতাইটো তেনেকৈ নাৰান্ধেই ন আৰু অফিচলৈ গুচি যায় তেতিয়াতো ময়ে ৰান্ধিবলগীয়া হৈছিল তেতিয়া ময়ে প্ৰথম ৰান্ধিছিলোঁ মোৰ প্ৰথম অভিজ্ঞতা ভালেই আছিলে আগতে মাহতে ৰান্ধোতে মই সৰুতে চাই ফুৰোঁ কেনেকৈ নিমখ তেল হালধিৰ পৰিমাণ কেনেকৈ দিয়ে কিমানতো জোখত কিমান দিলে কিমান হয় তেনেকৈ চাই থাকোঁ মই সৰুতে মাহঁতে ৰন্ধা আৰু মোৰো তেতিয়া সৰুতে ৰান্ধিবলৈ মন যায় তেতিয়া মাহঁতে নিদিছিল বেয়া হ'ব কিবা হ'ব তেনেকৈ কৈছিল কিন্তু মই যেতিয়া প্ৰথম ৰান্ধিলোঁ তেতিয়া কিন্তু মাহঁতে চবেই সকলোৱে কৈছিলে খাই ভাল পাই পিনে কৈছিলে যে পাৰিছে পাৰিছে ইমান প্ৰথম প্ৰথম ৰান্ধি পিনি ইমান ভাল বনাইছে তেনেকৈ তেনেকৈ কৈছিলে আৰু তেতিয়া মোৰ মনটো বহুত ভাল লাগিছিলে আৰু মোৰ তেতিয়াৰ পৰাই ৰন্ধা আৰম্ভই কৰি দিলোঁ তেতিয়াৰ পৰা তাৰ পৰা লাহে লাহে মাৰো গা ভাল নাইকিয়া ভাল হ'ল তেতিয়া মায়ে আকৌ ৰান্ধিবলৈ আৰম্ভ কৰিলে তাপা ময়ো কেতিয়াবা ৰান্ধো তেনেকেই ভালেই মোৰ অভিজ্ঞতা প্ৰথমৰ অভিজ্ঞতা বুলি ক'বলৈ গ'লে